হেল্ল' মালতী ক'ত আছা তুমি হোষ্টেলত আছা নেকি অঁ হয় নেকি মই অঁ মই মানে আজি তেজপুৰৰ পৰা আহিছিলোঁ বিশেষ কাম এটাত আহি এতিয়া জালুকবাৰীত মই গধূলি সময়ত মই মানে ইয়াতে হোটেলত আছোঁ তাৰপিছত জালুকবাৰীৰ পৰা মই যাব লাগে হেৰিত এই দীঘলীপুখুৰীৰ পাৰ গধুলি মই কেনেকৈ যাম হয়

নহয় ডাইৰেক্ট কাছাৰীত নানামি মই দীঘলীপুখুৰীত নামিব পাৰিমনে মই যদি কাছাৰীত নামি দিওঁ তেতিয়া আৰু তাতে ত' তুমি আহিবা ন তাৰ পিছত অঁ ঠিক আছে বাৰু আৰু মানে মই গৈ ৰাতি ৰাতি আকৌ মই হেৰি গাড়ী পাম ন এইফালে ঘূৰি আহিব অঁ অঁ মই মই হেৰি কৰিম নেকি যদি দেৰী হৈ যায় মই তোমাৰ ৰুমলৈ গুচি যাম ৰাতি থকাকৈ অঁ আৰু সেইয়া দীঘলীপুখুৰীৰ পার্কত সোমাওঁতে কিবা পইচা লাগিব নেকি দিব আৰু ব'টিং কৰিব পাৰিম নেকি বা ভাল বা ভাল লাগিব দেই তুমিও অঁ অঁ ভাল লাগিব তুমিও আহিবা গধুলি আমি একেলগে আজি ব'টিং কৰিম কৰি তোমাৰ ঘৰ ৰুমলৈ মই গুচি যাম আমি ৰাতি খানা খাম অঁ ঠিক আছে মই গাড়ীত উঠিয়েই তোমাক ফোন এটা কৰি দিম ঠিক আছে হ'ব দিয়া ৰাখিছোঁ ন মই ওলাওঁ